মই অংকন কৰি বৰ ভালপাওঁ মই যেতিয়া ছবি আকোঁ ছবিটোৰ ভিতৰলৈ মই সোমাই পৰোঁ কি কি বস্তু হ'লে প্ৰাকৃতিক দৃশ্য সুন্দৰ হৈ পৰিব তাৰে কল্পনা কৰি থাকোঁ আৰু সেইদৰে মোৰ ছবিখনৰ ভিতৰত পাহাৰ নদী গছ গছনি প্ৰায় সুন্দৰকৈ বহি যায় আৰু প্ৰাকৃতিৰ দৃশ্য বনাওঁতে মোৰ মনৰ আনন্দও বহুত পোৱা যায়